আমাৰ অ অঞ্চলত মানে আমাৰ ঘৰতে আমাৰ শালিকা আছে ঘনচিৰিকা আছে কপৌ চৰাই আছে কাউৰী আছে কিন্তু কাউৰী দেখাত যদিও আছে কাউৰী দেখাতো হেৰি আৰু কাউৰীৰ মাতটোয়ে অমংগলীয়া যে সেইকাৰণে ভাল নালাগে কিন্তু ঘনচিৰিকাই যেতিয়া খিচিৰি মিচিৰি কৰি থাকে তেতিয়া বহুত ভাল লাগে ৰাতিপুৱা যেতিয়া চৰাইৰ মাতবিলাক শুনো তেতিয়া বহুত ভাল লাগে কুলি চৰাই কপৌ কেতেকী চৰাই গোটেইকেইবিধে আহি পেলাই বাৰীত যেতিয়া গছত পৰি পেলাই মাতিব ধৰে তেতিয়া বহুত ভাল লাগে সিহঁতৰ লগত আমিও মাত মাতিবৰ ইচ্ছা যায় আৰু বসন্ত কালত কপৌ চৰাই কি কেতেকী চৰাই আৰু কুলি চৰাই আহেই কপৌ চৰাই বা শালিকা এইবিলাক বাৰ মাহে থাকে আৰু আহে হি চৰাই